এখন ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে বহুত ফৰ্মেলিটীৰ প্ৰয়োজন হয় ইয়াৰ ভিতৰত লেণ্ডৰ কথা আহি পৰে দোকানৰ যদি সেইখন দোকানখন যদি ভাড়া হয় তেতিয়াহ'লে মালিকৰ লগত এগ্ৰিমেণ্টৰ কথা আহি পৰে আৰু ব্যৱসায়খন আৰম্ভ কৰিবৰ কাৰণে চৰকাৰীভাৱেও অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয় ইয়াৰ পিছত আপোনাৰ যদি কিছুমান ফাৰ্নিচাৰৰ প্ৰয়োজন হয় ফাৰ্নিচাৰ যোগাৰ হোৱাৰ পিছত আপোনাৰ দোকানখন কি উদ্দেশ্যত দিব বা কেনেকুৱা ভিত্তিত দোকানখন ষ্টাৰ্ট কৰিব সেনেকুৱাও কিছুমান চিন্তা চৰ্চা কৰিবলগীয়া হয় গতিকে ইয়াত ফৰ্মেলিটীৰ বহুতেই প্ৰয়োজন হয় আৰু লগতে দোকান এখন আৰম্ভ কৰিবৰ কাৰণে মূলধন বহুত লাগে বুলি মই নাভাবোঁ কাৰণ দোকান এখন আৰম্ভ কৰিবৰ কাৰণে আপোনাৰ যদি ব্যক্তিত্ব ভাল আপোনাৰ যদি গুণখিনি আছে দোকানখন আৰম্ভ কৰিবৰ কাৰণে গতিকে আপুনি এটকাৰ পৰাও ষ্টাৰ্ট কৰিব পাৰে সেই এটকাটোৱে আপোনাৰ আপোনাৰ গুণৰ বলত আৰু ভাগ্যৰ বলত আপোনাৰ এদিন একলাখ টকাও হ'ব পাৰে গতিকে দোকানখন ষ্টাৰ্ট কৰাৰ কাৰণে বহুত মূলধনৰ প্ৰয়োজন বুলি মই নাভাবোঁ